মই প্ৰথমতে ড্ৰাইভিং স্কুলত প্ৰশিক্ষণ লৈছিলোঁ তাৰপিছত এতিয়া ধুনীয়াকৈ গাড়ী চলাওঁ কোনোবাই মাতিলে ক'ৰবালৈ যাওঁ দূৰ দূৰণিত কাৰোবাৰ ভাড়া হিচাপে মাতি নিয়ে মোক লৈ যায় এতিয়া মই ধুনীয়াকৈ বৰ্তমান চলি আছো ইফালৰপৰা সিফালে গাড়ীখন ধুনীয়াকৈ লৈ যাব পাৰোঁ আমাৰ ফেমিলি ভাড়া হস্পিটেলৰ ভাড়া সেইখিনি গোটেইখিনি ধুনীয়াকৈ মেইনটেইন কৰোঁ সেইভাগে সমস্ত গাড়ী ওপৰতেই মই চলি মোৰ নিজৰ ভৱিষ্যতৰ ইনকম কৰি মই চলি খাই আছো ঘৰৰ ফেমিলি চলাই আছো